ভাৰতৰ মূল সূঁতিৰ সংস্কৃতিৰ পৰা অসম সংস্কৃতি পৃথক বুলি ক'লে আৰু আমাৰতো ভাৰত আমাৰ এটা জাতিৰ পৰা গোটেই এটা জাতিয়ে সংমিশ্ৰণ হৈ থকা নাই বেলেগ বেলেগ জাতি প্ৰজাতিৰ আছে ঠাই বিশেষে তথাপিও আমাৰ অসমীয়া জাতিৰ সংস্কৃতি বুলি ক'লে বিহু কথাটোৱে কওঁ ধৰক বিহু আমাৰ তিনিটা সেই বিহু হিচাপে আমি বহাগ বিহু মাঘ বিহু কাতি বিহু এইবিলাক আমি ঠাই বিশেষে এনেহেতে পালন কৰোঁ আমি ধৰক আমি বহাগ বিহুত আমি যেনেকে হুঁচৰি গাওঁ হেৰি কৰোঁ তেনেকে ঠাই বিশেষে মানুহটো বেলেগ বেলেগ জেগাত থাকে বা মকৰ সংক্ৰান্তি পাতে সেনেকে ঠাইভেদে বিধে বিধে মানুহে নিজৰ সংস্কৃতি হিচাপে নিজৰ পালন কৰে তথাপিও ভাৰততটো এটা জাতি প্ৰজাতি নাই ঠাই বিশেষে বহুত জাতি আছে তেওঁলোকৰ নিজৰ সাপেক্ষে অনুযায়ী তেওঁলোকে নিজে নিজৰ উৎসৱ হিচাপে নিজে পালন কৰে আমিও আমাৰ ধৰ্মৰ বিহু হিচাপে আমি নিজৰ সময় সাপেক্ষে আমি যেনেকে আমি পাৰোঁ আমি তেনেকে হেৰি কৰোঁ পালন কৰোঁ ধৰক গাঁৱৰ সংস্কৃতিটোত আৰু টাউনত আমি এতিয়া থাকিলে আমি গাঁৱৰ সেই পৰিৱেশটো আমি নাপাওঁ গাঁৱতটো নিয়াৰিকৈ ধুনীয়াকে মেজি জ্বলাই হেৰি কৰে বিহু উদযাপন কৰে মাঘ বিহুত কিন্তু আমি টাউনত আমি সেইখিনি সুবিধা আমি নেপাওঁ কাৰণে আমি যেনেকে সুবিধা মিলে আমি তেনেকে আমি উদযাপন কৰোঁ